আমাৰ বাগিছাখনত নানা ধৰণৰ ফুল গছ আছে মই এবাৰ লক্ষীমপুৰলৈ গৈছিলোঁ তাত আমাৰ মাহঁতৰ ঘৰ আছে মাহঁতৰ ঘৰৰ পৰা মই কপৌফুল জবা গোলাপ এনেকৈ আনিছিলোঁ আনি পিনি খুব যতন কৰি ৰুলোঁ সেয়া ফুল ফুলে বৰ ধুনীয়া লাগে দেখিবলৈ আৰু মই আমাৰ শাকনি বাগিছা এখনো আছে শাকনি বাগিছাখনত আগফালে আছে বাগিছাখনত নানা ধৰণৰ শাক পাচলি জিকা ভোল লাই লফা সেইবোৰ হৈছে লাইগিজোপা দেখিবলৈ বৰ ধুনীয়া হৈছে ডাঙৰ ডাঙৰ হৈ গজিছে ফুলগিজোপা গছবোৰ মই আমাৰ ওচৰৰ খুৰীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ আৰু এইখিনি মই নাৰ্চাৰীৰ পৰাও আনিছিলোঁ ফুল গছ আনি পিনি লাই পুলিখিনি মই ওচৰতে মানুহ এঘৰৰ পৰাই আনিছিলোঁ ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাওঁতে সিহতৰ ঘৰৰ পৰাই লৈ আহিলোঁ ফুল গছখিনি আৰু খুজি পিনি আনিছোঁ